অ' মই মাৰ্কেটত আছোঁ এই ফুলকবি পঞ্চাছ টকা বিলাহী চল্লিছ টকা আৰু কি বুলি কয় লাও কোমোৰা এইবিলাক চল্লিছ টকা পঞ্চাছ টকা মই কিবা কিবি লৈছোঁ বাৰু সেইবিলাক তাৰপৰা মাংস ল'লোঁ মাংস খাছী মাংস ল'লোঁ খাছী মাংস ছয়শ টকা কিলো আৰু কি বুলি কয় আৰু ঘৰৰ কাৰণে মা দেউতাহঁতৰ কাৰণে মই এই কি বুলি কয় জীয়া মাছ লৈছোঁ শিঙি আৰু মাগুৰ মাছ ল'লো দুই কিলোমান জীয়াই থব পৰাকৈ জীয়া জীয়া তা দাম আঠশ সাতশ এনেকৈ মই মিলাই মেলি কিবা এটা লৈছোঁ আৰু দুটকা চাৰিটকা কমাই দিছে বাৰু

অ' মই এই গৈ আছোঁ আৰু দুটামান বস্তু ল'লেই যাব পাৰি আৰু ধনীয়া চনীয়া অলপ লৈ গৈ আছোঁ মুঠি তিনি টকা বুলি কৈছে অ' অ' অ' অ' অ'